হেল্লো এইটো কাৰেং ধাবা হয়নে মই বিকিয়ে কৈছোঁ মই অলপ সময় আগতে আপোনালোকৰ পৰা আইটেম কেইটামান অৰ্ডাৰ দিছিলোঁ আইটেমকেইটা আহি পালেহি কিন্তু মই খুলি চাই টে'ষ্ট কৰি চাওঁতে বৰ সুবিধাজনক নেপালোঁ যিহেতু মই আগতেও আপোনালোকৰ পৰা বিভিন্ন ধৰণৰ বস্তু অৰ্ডাৰ দি আনিছোঁ খাবলৈ যথেষ্ট ভাল হয় কিন্তু আজি যিহেতু খাবলৈ একেবাৰে ভাল নাপালোঁ মই তে তাৰ কি কেনেকুৱা ধৰণৰ আপোনালোকৰ পলিচি আছে জনাব পাৰিব নেকি আমাৰ ঘৰত যিহেতু আলহী আহিছে আৰু এতিয়া বনোৱাৰ সুবিধাও নাই সেইকাৰণে সোনকালে যদি আপোনালোকে পাৰে মোক এই প্ৰব্লেমটো সমাধান কৰি দিব লাগে আৰু যিখিনি আইটেম আছিলে তাৰে ভিতৰত দুটা আইটেম একেবাৰে খাবলৈ ভাল নহয় এনেকুৱা লাগিলে যেন বস্তুবোৰ পুৰণা হয় খাই একেবাৰে ভাল নাপালোঁ আৰু আলহীয়েও গালি পাৰিছে পেকিংটোও বৰ বেছি ভাল নেদেখিলোঁ মই বস্তু ওলাই আহিছে পেকিঙৰ পৰা গোটেই লেতেৰা পেতেৰা হৈ গ'ল মই এইটো এইকাৰণে কৈছোঁ যিহেতু আগতে আপোনালোকৰ পৰা মই অৰ্ডাৰ লৈছোঁ খাইছোঁ খাবলৈ যথেষ্ট ভাল হয় বিভিন্ন ধ কেতিয়াও কোনো অসুবিধা পোৱা নাই কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসুবিধা পালোঁ আৰু সেইকাৰণে জনালোঁ যাতে আপোনালোকৰ এই বস্তুবোৰৰ ওপৰত চকু দিয়ে আৰু পিছলৈ যাতে এনেকুৱা ধৰণৰ অসুবিধা নহয় কিন্তু এতিয়া যিহেতু মোৰ ঘৰত মানুহ আহি ৰৈ আছেহি এতিয়া মই বনোৱাৰ মোৰ ওচৰত সা সুবিধা নাই ছ' আপোনালোকে কিবা এনেকুৱা পলিচি আছে নি যাৰ সহায়ত মই এইখিনি আইটেম ঘূৰাই দি তাৰ জেগাত বেলেগ আইটেম ল'ব পাৰোঁ ঠিক আছে বাৰু কিন্তু এতিয়াতো মোৰ ওচৰত সেই সময় নাই আপোনালোকে যদি পাৰে কোনোবা এজন মানুহ পঠিয়াই দিয়ক যোনে আইটেমখিনি লৈ যাব আৰু তাৰ জেগাত মোক বেলেগ আইটেম দি যাব যিহেতু মোৰ হাতত এতিয়া সময় যথেষ্ট কম আৰু আলহী আহিছে যিহেতু সোনকালে যাবগৈ এতিয়া ৰৈ থাকিব নোৱাৰোঁ ন সেইকাৰণে আপোনালোকে আহি যিমান সোনকালে পাৰে আহি লৈ যাওক নাই গম পাইছোঁ বতৰ বেয়া কিন্তু বতৰ বেয়া হ'লেও মোৰ ওচৰততো উপায় নাই আপোনালোকে যিহেতু আপোনালোকৰ পলিচি আছে যে আপোনালোকে ডেলিভাৰী দিব এতিয়া বতৰ ভাল বা বেয়া সেইটো আপোনালোকে কেনেকৈ তাৰ উপায় বিচাৰে আপোনালোকে নিজে চিন্তা কৰি চাওক কিন্তু মোক যিহেতু মই পইচা দিম তো মোৰ কাৰণে মই বস্তুখিনি সময়মতে আৰু সুবিধামতে হোৱাটো যিহেতু দৰকাৰী আৰু এইবাৰ বস্তুখিনি আপোনালোকে হাইজিন ছাগৈ মেইণ্টেইন নকৰিলে আনহাতে আৰু পিছলৈ যাতে এনেকুৱা নহয় আপোনালোকে মন দিব আৰু যিমান পাৰে সোনকালে আহি বস্তুখিনি উভতাই লওক আৰু তাৰ জেগাত মোক বেলেগ যিবোৰ মোক বস্তু দৰকাৰী সেইবোৰ যাতে মোক ঘূৰাই দিয়ে